ভাৰা ভাৰতৰ কিছুমান আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া বুলি ক'লে কাবাডী আৰু ক্ৰিকেট টেনিছ ফুটবল আৰু প্ৰখ্যাত খেলুৱৈ বুলি ক'লে শচীন তেণ্ডুলকাৰ মহেন্দ্ৰ সিং ধোনী বিৰাট কোহলী তেওঁলোককে ভাল লাগে কাৰণ তেওঁলোকে সুন্দৰ খেল প্ৰদৰ্শন কৰে